গছ গছৰ আমি প্ৰথমতে গছ আমি ৰুব লাগিলে গছৰ বিষয়ে যেনে ফল ফকৰ এই ফলৰ গছ যেনে আম জাম লেতুক পৈলাম কঠল তেনেকুৱা ফল ফকৰৰ গছ আমি ৰুব পাৰোঁ তাৰ ৰুলে আমি বিভিন্ন ধৰণৰ সুবিধা পাওঁ যেনে আম গছ ভালদৰে যদি আমি আমৰ বাগান এখন লওঁ মানে কৰোঁ নিজাববীয়াকে মই বেছিতে মানে কি আমৰ গছত বেছি পছন্দ কৰোঁ আম কঠল জাম এইবিলাক ফল ফক্কৰেটৰ পৰা আমি বহুতখিনি উপকৃত হওঁ বা স্বাস্থ্যৰ পক্ষে আমাৰ ভাল হয় যেনে আমৰ বাগন এখন খুলিব খোজোঁ আম লগাব খোজোঁ যেনে জাম কঠল তেনেকুৱা লেচু আছে হাঁ লেচুৰ বাগন এখন খুলিব খোজোঁ মই তেনেকুৱা গছপুলি মই ৰুই বেছি ভাল পাওঁ যেনে মোৰ ঘৰত এতিয়া বৰ্তমান আমৰ এই পুলি মই লগাইছোঁ কমচে কম দহ জোপামান আমৰ লগাইছো যদিও এতিয়াও এতিয়া বৰ্তমান আধা অংশ আমাৰ মানে হৈছে পুৰা মানে লাগিব টাইম হোৱা নাই অঁ হ'ব আৰু এক এবছৰ মান পিছত হৈ যাব তেনেকুৱা তাৰ পৰা আমি এটা মানে কি উপাৰ্জন পাম আমৰ গছ তাৰ পিছত কঠল লগাইছোঁ কঠল মোৰ দহজোপা কঠল গছ আছে তেনেকুৱাকে তাৰ পৰা আমি গছৰ পৰা আমি কিবা গা গছৰ পৰা আমি কাঠো পালোঁ যেনেকুৱা আৰু ফলো পালোঁ আমৰ পৰা তেনেকুৱা কঠলটো আমি বিক্ৰী কৰিব পাৰোঁ ওচৰত বজাৰ আছে হাট হাট বজাৰ তেনেকুৱা কঠলটো বিক্ৰী কৰিব পাৰোঁ এইবছৰ মই কঠল বিক্ৰী কৰিলোঁ কঠল মোটামুটি আমাৰ ছয় ছয় সাত জোপামান মোৰ কঠল আছে কঠল বিক্ৰী কৰিলোঁ কঠল বিক্ৰী কৰি মোটামুটি মোৰ বহুতখিনি ইনকাম হৈছে এনেকুৱা কঠল তাৰপিছত ফল ফক্কৰৰ প্ৰথমতে মই গছ লগাই ভাল পাওঁ আৰু দ্বিতীয়তে আমাৰ যিখিনি কাঠৰ কাৰণে কাঠ ঘৰত ব্যৱহাৰ কৰোঁ যেনে চেগুন চেগুন আছে চেচু আছে তেনেকুৱা ডাঙৰ গছৰ ভিতৰত চেগুন তিতা চঁপা হাঁ আৰু তেনেকুৱাকে বিভিন্ন ধৰণৰ পাহাৰোৱা গছ আছে তাৰে ভিতৰত মই বেছি চেচু চেগুন আৰু হেৰি তিতা চঁপ এই তিনিটাবিধৰ গছ বেছি ভাল পাওঁ তেনেকুৱা গছৰ যদি মই সৰুকে বাগানো এখন মোৰ এনে দহজোপা দহ পোন্ধৰজোপা আছে চেচু চাৰিজোপা আৰু চেগুন আছে ছয় দহ আৰু আপোনাৰ চেচু আছে অলপ চেচু চেগুন আৰু তিতা চঁপ তেনেকুৱাকে মই মোটামুটি দহ পোন্ধৰজোপা গছ আছে মোৰ এতিয়া ইমান ডাঙাৰ হোৱা নাই বয়স হ'লে এইবিলাকৰ পৰা আমি কাঠ পাম যেনে তাৰ পৰা আমাৰ মানে উপাৰ্জন আছে ঘৰৰ কাৰণে তাৰপিছত আমি গছৰ তেনেকুৱা অলপ ডাঙৰ বা উন্নত জাতৰ গছ হ'লে মোৰ মানে লগাবৰ কাৰণে মোৰ মন যেনে গামৰি আছে গামৰিটোৰ বেছি মোৰ তাত নাই যদিও এতিয়া নতুনকে মই চাৰি পাঁচজোপা গামৰি লগাইছো হাঁ চাইডে চাইডে অলপ মাটি তুলিব আছে মোৰ বাগানত হাঁ এই মাটিটো দি ল'লে মই তাত আৰু অলপ গামৰি গছো লগাই দিম হাঁ গামৰি মানে কাঠটো বিক্ৰী হয় তাৰ পৰাও উপাৰ্জন আছে তেনেকুৱা গছো লগাই মই বেছি ভাল পাওঁ আৰু আমাৰ যেনেকুৱা মোৰ অলপমান খেতি আছে যেনে ভোল জিকা বেঙেনা হাঁ বেঙেনা আৰু এই এতিয়া বৰ্তমান মূলা হাঁ শাক পাচলি যেনে পালেং শাক লাই শাক এইবিলাকৰ কাৰণে মাটি অলপ চাহ কৰা গৈছে যদিও বৰষুণৰ কাৰণে মাটিটো উপকৃত হোৱা নাই তাত অলপ বতৰটো মানে বতৰক ভিত্তি কৰি যদি ভাল হয় তেতিয়াহ'লে তাত মই লাই শাক পালেং শাক আৰু মূলা এই তিনিবিধ মই অলপমান মাটি ভালদৰে চাহ কৰি লৈ তাত দিম মই বৰ্তমান চহাই থৈছো কিন্তু বতৰৰ অসুবিধাৰ কাৰণে মানে বৰষুণ হৈ আছেটো বাৰিষা বতৰ তাৰে কাৰণে মই দিব পৰা নাই দিলে এনেই ভোল আৰু জিকা অলপ আছে ভোলটো এনেই ওচৰৰ মই অলপ উপাৰ্জনো কৰোঁ তাত ভোলৰ খেতিৰ পৰা যেনে জিকা আৰু ভোল এই ওচৰতে মোৰ বজাৰ এখন আছে মই কৈছোঁৱেই তাত মই গধূলি লৈ যাওঁ ভাল ভোলৰ দামো ভাল চলি আছে যেনে জিকাৰ ষাঠি টকা ভোলৰ চল্লিছ পঞ্চাছ তেনেকুৱাকে মোৰ বিক্ৰী হয় বেছি নহয় দিনত মই পাঁচ কিলো আঠ কিলো তেনেকুৱা এই গধূলি গধূলি আৰু চিঙি লৈ যাওঁ আৰু বেছি বহুত ডাঙৰ বাগানো নহয় অলপ আৰু হাঁ এই চাং মানে বাঁহৰে চাং পাতি দিছোঁ তাত বগাইছে তাত হয় খেতিটো তাৰ পৰা চিঙি লৈ যাওঁ যি হয় আৰু আঠ কেজি পাঁচ কেজি দহ কেজি যি হয় আৰু সেইখিনি গধূলি বজাৰত বিক্ৰী কৰোঁ যেনে জলকীয়া আছে আৰু ভোট জলকীয়া বুলি কয় ভোট জলকীয়া অলপ আছে মোৰ তাত শাক পাচলিৰ বিষয়ে আৰু মোৰ ভোট জলকীয়া এইটো মোৰ মোটামুটি দহ দহজোপা মোৰ অঁ দহজোপা হৈ যায় দহজোপা ভোট জলকীয়া মই গধূলি সেই ভোল জিকাৰ লগতে গধূলি বজাৰত মই ভোট জলকীয়াটোও লৈ যাওঁ মোটামুটি চল্লিছ পঞ্চাছ টা থাকে আধা পোণ পোণ চিষ্টেম বুলি কয় সেইটো আশীটাত এক পোণ বুলি কয় আমাৰ আশীটা নহয় এই আধা পোণ চল্লিছটা বা ত্ৰিছটা তেনেকুৱাকে চিঙি লৈ যাওঁ বহুত চিঙিব নোৱাৰি এতিয়া বতৰ বেয়া যেনে যিকোনো প্ৰকাৰত মানে বস্তুটো চিঙিব পৰা নাযায় বৰষুণৰ কাৰণে বতৰৰ কাৰণে হাঁ আৰু তাৰ উপৰিও ফুলৰ গছ মোৰ মানে পদূলিতে ফুলৰ কিছু যেনে ফুল আছে এক নম্বৰতে গেন্ধে মালতী ফুল পাত ফুল আছে তাৰপিছত আৰু লতা ফুল আছে বুলি কয় চম্পা ফুল বুলি কয় আৰু তগৰ তাৰপিছত এইটো এই কপৌ ফুলো আছে দুইজোপা মোৰ এই গছত গছত কপৌ ফুলো ঠিক তেনেকুৱা ফুলৰো গছ মই লগাই ভাল পাওঁ যেনে কপৌ ফুলটো মোৰ আমাৰ বিহুত বহাগ বিহুত ব্যৱহাৰ হয় আমাৰ জাতীয় উৎসৱ বহাগ বিহুত তেনেকুৱা ফুলৰ কপৌ ফুল যদি দুইজোপাৰ পৰা পাঁচজোপাও কৰিব পাৰি দুইজোপাৰ পৰা তেনেকুৱাকে হ'লে মোৰ মানে মনটো অলপ বিশেষকে মোৰ ভাল লাগিব মই তেনেকুৱা ফুল লগাই ভাল পাওঁ আৰু এতিয়া বাগানখন যেনে তাৰ পৰা অলপমান যদি ফুলটো মই মানে বাহিৰত চাপ্লাই মানে দিব পাৰোঁ বাহিৰত দিব পাৰোঁ তেতিয়াহ'লে মোৰ বেছি ভাল হয় হাঁ ঠিক তেনেকুৱাকে মই ফুলো অলপমান কমকে মোৰ পদূলিৰ আগত ফুলৰ বাগিচাখন লগাইছো হাঁ তগৰ ফুল আছে তাৰপিছত আপোনাৰ এইটো পাত ফুল এই গেট ফুল বুলি কয় এইটো সেইটো আছে চম্পা ফুল আছে চম্পা ফুল তাৰপিছত আৰু এইটো গেন্ধে মালতী বুলি কৈছোৱে হাঁ তেনেকুৱাকে ফুলো অলপ আছে ফুলৰ বাগিচা আৰু মোৰ গোটেইখিনি এই গছ গছনি বা যিখিনি বস্তু লগাওঁ এইখিনি বস্তু ভালদৰে মই যদি উপকৃত মানে কি ভালদৰে মানে তাক মানে ভাল কৰিব পাৰোঁ গছ কেইজোপা তেতিয়াহলে মই যথেষ্ট উপকৃত হম বুলি মই ভাবোঁ